শিৱসাগৰ জিলাত স্থানীয় সাধু বা আখ্যান চলি আহিছে সেইবোৰৰ ভিতৰত হৈছে ৰংঘ কাৰেংঘৰ তলাতল ঘৰ বহুতো মানে দেখা পোৱা যায় আ আহোম ৰজাসকলে ৰংঘৰ কাৰেংঘৰ নিজকে নিজে বসতি কৰিবৰ কাৰণে স্থাপন কৰিছিল আৰু যেতিয়া সেইটো সময়ত যুদ্ধ ক্ষেত্ৰত তেওঁলোকে লুকাই চুৰ কৰি লুকাই যুদ্ধ কৰিবৰ কাৰণে বহুতো মানে তেওঁলোকৰ ঘৰ ৰংঘৰ কাৰেংঘৰ ভিতৰতে মানে বহুতো মানে ঘৰ নিৰ্মাণ কৰা আৰ্হি সেইবোৰ চবেই মানে সেইবোৰ আছে বুলি চবেই গম পোৱা নাছিলে আগৰ আগৰ দিনত চবেই গম পোৱা নাছিলে এতিয়া মানে এইবোৰ মানুহবোৰে গম পাবলৈ ধৰিছে আৰু এইবোৰৰ ভিতৰত কাৰেংঘৰ কথা ক'বলৈ গ'লে ঊনৈছশ পঞ্চল্লিছ চনত স্বৰ্গদেউ চ্লুক চুকলুং মুখে চুকলুং মুখে এই ঘৰটো নিৰ্মাণ কৰিছিল আৰু তাৰপৰা ঊনৈছশ সোতৰশ বাৱন চনত কাৰেংঘৰটো বেয়াকৈ মানে ক্ষতি হৈছিল তাৰপাছত আহোম স্বৰ্গদেউ অঁ ৰাজেশ্বৰ সিংহই তেওঁ কাৰেংঘৰটো পুনৰ নিৰ্মাণ পুনৰ নিৰ্মাণ কৰে কাৰেংঘৰৰ নামাকৰণ বুলি ক'বলৈ গ'লে অসমীয়াত কাৰেং শব্দটো যিকোনো ৰাজপ্ৰসাদতে ৰাজপ্ৰসাদকে বুজাই আনহাতে গড়গাঁৱত থকা এই ৰাজ কাৰেংটোৰ নাম কাৰেংঘৰ ইয়াৰ ঘৰ শব্দটো মানে ইমানো প্ৰয়োজন নহয় যদিও ও যদিও এই ক্ষেত্ৰত মানে ঘৰ শব্দটোৱে এম এটা বিশেষ ৰাজ কাৰেঙৰ নাম হিচাপে ব্যৱহাৰ কৰা হয় বহুতো মানে ৰজা মহাৰজাসকলে তাৰপৰাই যুদ্ধ আৰম্ভ কৰিছে আৰু মানে আৰু কাৰেংঘৰৰ ভিতৰে ভিতৰে মানে বহুতো মানে গলি টাইপৰ মানে তেনেকুৱা দেখা যায় ত' সেইবোৰ আগৰ দিনৰ ৰজাসকলে নিজকে যুদ্ধত বচাবৰ কাৰণে বহুতো মানে ঘৰ নিৰ্মাণ কৰিছিল সেই ক্ষেত্ৰত তেওঁলোকে নিজকে বচাই সুৰক্ষা সুৰক্ষিত কৰিবৰ কাৰণে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক বচাব কাৰণে তেওঁলোকে সেই ঘৰ তল যোনবোৰ ঘৰ দুৱাৰ ভিতৰত যিবোৰ ঘৰ মানে এই স সজাইছিল সেইবোৰৰ ভিতৰত মানুহবোৰ মানে পৰিয়ালৰ লোকসকল লুকাই যুদ্ধ ক্ষেত্ৰত মানে তেওঁলোকে জয় হ'ব পাৰে সেইবোৰ ক্ষেত্ৰত মানে বহুত ক্ষেত্ৰত মানে ব্যৱহাৰ কৰা হয়